আজিকালি আটাইতকৈ বেছি ব্যৱহাৰ কৰা এপবোৰ হ'ল খেল চাবৰ বাবে হটষ্টাৰ জিঅ' টিভি খেল খেলিবৰ বাবে পাবজি ফ্ৰিফায়াৰ লুডু কেৰম ইত্যাদি চিনেমা আৰু ছিৰিয়েল চাবৰ বাবে ষ্টাৰ প্লাছ জিটিভি ইত্যাদি স্মাৰ্টফোনৰ কিছুমান সুবিধা আৰু অসুবিধা আছে স্মাৰ্টফোনৰ কিছুমান সুবিধা হ'ল আগতে মানুহে চিঠি পত্ৰৰ যোগেদি মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিছিল কিন্তু বৰ্তমান এতিয়া মানুহে এটা ফোন বা মেছেজ কৰিলেই মানুহজনৰ সৈতে যোগাযোগ স্থাপন পৰিব পাৰে মন গ'লে মানুহজনক ভিডিঅ' কলত ভিডিঅ' কলিং কৰিও প্ৰতক্ষ্য কৰিব পাৰে স্মাৰ্টফোনৰ যোগেদি মানুহে বিভিন্ন ধৰণৰ নতুন নতুন কিতাপ পঢ়িব পাৰে স্মাৰ্টফোনৰ যোগেদি মানুহে ঘৰতে বহি বেংকলৈ নোযোৱাকৈয়ে ফোনপে' গুগুলপে' পে'টিএম আদিৰ যোগেদি টকা পইচাৰ লেনদেন কৰিব পাৰে স্মাৰ্টফোনৰ যোগেদি মানুহে ৰেল বাছ বিমান আদিৰ টিকট ক্ৰয় কৰিব পাৰে স্মাৰ্টফোনৰ যো স্মাৰ্টফোনৰ যোগেদি মানুহে গান শুনা চিনেমা চোৱা আদি কৰিব পাৰে স্মাৰ্টফোনৰ সহায়ত মানুহে প্ৰতিটো পুৱাই এলাৰ্ম দি সময়মতে উঠিব পাৰে স্মাৰ্টফোনৰ কিছুমান অসুবিধা আছে সেই অসুবিধাসমূহ হ'ল অত্যাধিক ফোন ব্যৱহাৰ অত্যাধিক ফোন ব্যৱহাৰ কৰাৰ ফলত মানুহজন অত্যন্ত এলেহুৱা হয় আৰু নিশা বহু দেৰিলৈকে ফোন টিপাৰ ফলত চকু বেয়া হ'বলৈ ধৰে আজিকালি সৰু ল'ৰা ছোৱালীবোৰে অত্যাধিক ফোন ব্যৱহাৰ কৰে যাৰ ফলত তেওঁলোক ফোনৰ প্ৰতি আসক্ত হয় স্মাৰ্টফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বহুতো ল'ৰা ছোৱালী ধংসৰ দিশে গতি কৰিছে সময়ৰ কাম সময় মতে কৰিব নোৱাৰা হৈছে বিভিন্ন ধৰণৰ গেম ভিডিঅ' গেম আদি খেলি খেলি বহুতো ল'ৰা ছোৱালী অৱশেষত পাগলৰ দৰেও হৈ পৰিছে